হয় হয় এইখন সুন্দৰ বনাইছে অ বাহিৰত লগোৱানে ভিতৰত লগোৱা অ বাহিৰত লগোৱা ফুলৰ দাম ফুল আছে নাৰ্জি জবা গোলাপ মূলতঃ এইকেইটাই আছে এতিয়া অ গোলাপৰ জোপাই প্ৰতি ডেৰশ টকা আৰু নাৰ্জি হেৰিয়াৰ এশকৈ অ পাব মোক নাৰ্চাৰীত মানুহ আছেই তেখেতক লৈ যাব পাৰিব ঠিক আছে আহিব